অ' দাদা

আপোনাক কি ধৰণৰ লাগে বা

লাগিব ন মানে অকণমানকৈ নিবনে নে আপুনি বেছিকৈ নিব মানে আচ্ছা নিব নেকি আচ্ছা আচ্ছা বুজি পাইছোঁ অ' অ' আপোনাৰ প্ৰথমতে এতিয়া জহাটো অলপ দামটো বেছি চলি আছে মানে হা মোটামটো আপোনাৰ তিনি হাজাৰ মান চলি আছে আপুনি বেছিকৈ নিলে বাৰু কিবা এটা অলপ মিলাই ল'ম বাৰু সেইটো চাই লোৱা যাব আইজোংটো আপোনাৰ বাইছশ মান টকাত দি দিব পাৰিম দিয়ক

না ধানটো ভাল পাব আপুনি ধানক লৈ একো প্ৰব্লেম নাই আপুনি বনাই চালেই গম পাব মানে সেইটো চাই গম পাব না না নাভাঙে নাভাঙে সেইটো আপুনি আমি হেৰি ল'ব পাৰিম নাভাঙে আপোনাৰ তুমি অকণমান চাই ল'লে গম পাই যাব মানে দামটো চালে গম পাই যাব আৰু কি নিব অ' মই বজাৰতে আছোঁ অ' আপুনি কোনখিনিত বা আছে আপুনি এই তিনিআলিলৈকে আহক মই তিনিআলি এইখিনিতে আছোঁ ঠিক আছে দিয়ক মই ৰঞ্জিতটো আপোনাৰ চাৰে ঊনৈছশ মান পৰিব ঠিক আছে দাদা আপুনি এটা কাম কৰক মই তিনিআলিতে ৰখি আছোঁ মোৰ এইখিনিলৈকে আহক মই ইয়াত ৰখি আছোঁ আহক আছে আছে পাই যাব ঠিক আছে মই জি এছ টি বাৰু জি এছ টি বিল লগাই দিম ঠিক আছে দিয়ক অ' অ'